হয় বাইদেউ কওকচোন হয় হয় জুলাইত হয় হয় আপুনি যদি জুলাইত যাব বিচাৰিছে তেতিয়াহ'লে ফাৰ্ষ্ট উইকতে যাব লাগিব কাৰণ ছেপ্তেম পিছৰ সপ্তাহকেইটাত মোৰ চাগে হেৰিয়ে হ'ব কাৰণ বুক আছে আপোনলোক কেইজন মানুহ যাব তেতিয়াহ'লে এখন সৰু গাড়ী হ'লে হ'ব আপুনি কি আপুনি কেইদিনৰ কাৰণে যাম বুলি ভাবিছে হয় হয় হয় বাৰু হেৰি থকা খোৱাৰ ব্যৱস্থাটো আপুনি এটা কাম কৰিব থকা খোৱাৰ ব্যৱস্থা মোৰ তাত আছে বাৰু কামাখ্যাতে পাব কামাখ্যাতে ৰুম আছে তাতে মোক যদি আপুনি কৈ দিয়ে তেতিয়া হ'লে মই মালিকৰ লগত কথা পাতিব পাৰিম বাকী একো নাই আমি ধুনীয়াকে ধৰি লওক ৰাতিপুৱা ওলাই গ'লো ওলাই গৈ মেলি ৰুমত প্ৰথমতে সোমাই মেলি আপোনালোকে ফ্ৰেছ হৈ তাৰ পিছতে মন্দিৰ দৰ্শন কৰিলে কৰি মেলি তাৰ পিছত আকৌ সেই ৰুমত আহি য'তেই মানে আপুনি গোটেই অল তিনদিন যদি সম্পূৰ্ণ যায় তেতিয়াহ'লে গোটেই গুৱাহাটী ঘূৰিব পাৰিব আৰু আপুনি শনিবাৰ হয়তো শনিবাৰ বৃহস্পতিবাৰে হয়তো বন্ধ থাকে চাগে মেইন মন্দিৰ বন্ধ থাকে চাগে আৰু হয় আৰু সোমবাৰেতো মানুহ বহুত বেছি হয় সোমবাৰ সোমবাৰ বুধবাৰ এইকেইটা বাৰত বেছি মানুহ হয় ভাল হয় বহুত বেছি মানুহ হয় কিন্তু কষ্টটো পাব আপুনি ধৰি লওক লাইন লাগোঁতে সন্ধিয়া লাগিব ৰাতিপুৱা যদি লাইন লাগে আৰু আমি যদি সেইডোখৰ সোনকালে যায় পাব লাগিব আমি দেৰি কৰিব নোৱাৰোঁ তাৰমানে আমি ধৰি লওক সাতটা চাৰে ছটা মানত চাৰে ছটা মানত পোৱাকে যাব লাগিব তেতিয়া ধৰি লওক আপুনি নগাঁৱৰ পৰা যাবটো তেতিয়া হ'লে আপুনি চাৰে চাৰিটা মানত আমি ইয়াত গাড়ীত উঠিব লাগিব চাৰে চাৰিটাত ৰাতিপুৱা

দুঘণ্টা লাগিবই দুঘণ্টা আপুনি খানাপাৰা পাওঁতে লাগিব তাৰ পিছত ধৰি লওক আকৌ তাৰ পৰা যাওঁতে এক ঘণ্টা গতিকে তিনি ঘণ্টা গতিকে চাৰে সাতটা মান বাজিব তিনি দিন মানত হৈ যাব আৰু বাকী মন্দিৰ বিলাকো চাব পাৰিব নৱগ্ৰহৰ পৰা আদি কৰি শুক্ৰেশ্বৰ মন্দিৰ কি কামাখ্যা মন্দিৰ এই কি আপোনাৰ এইটো আমাৰ উমানন্দ মন্দিৰ এইবোৰ চাব পাৰিব বশিষ্ঠ চাব পাৰিব বশিষ্ঠত বিশেষ চাবলগীয়া নাই কিন্তু উমানন্দত গৈ ভাল পাব বাৰু বাৰু আপুনি মোক কণ্টেক্ট কৰিব দিয়ক ঠিক আছে বাইদেউ ঠিক